প্ৰশ্নটো কৰিছে মোক আপুনি ৰেচিপিবোৰ হুবহু অনসৰণ কৰে নে আপুনি যাৰ বাবে খাদ্য বনাই আছে তেওঁলোকৰ সোৱাদ অনুসৰি সাল সলনি কৰে হয় মই যিবোৰ ৰেচিপিবোৰ বনাওঁ সেই ৰেচিপিবোৰ কেতিয়াবা কেতিয়াবা যাৰ কাৰণে বনাওঁ তেওঁলোকৰ সোৱাদমতেও বনোৱা যায় বা মোৰ বেছিভাগ নিজৰ যোনবোৰ ষ্টাইল বা মোৰ নিজৰ যোনটো ৰেচিপি সেইবোৰ বনাই পেলাই মানুহক এক্সোৱেলি খুৱাও তেওঁলোকক সোধো যে কেনেকুৱা হৈছে ত' সেইটো মানুহে বহুত ভাল পায় কেতিয়াবা কেতিয়াবা তেওঁলোকৰ যি মন যায় সেইটো হিচাপত মই বস্তুবোৰ বনাই পেলাই দিওঁ বাত মোৰ যিহেতু মোৰ দোকান আছে সেইটো হিচাপত মই মোৰ যিখিনি বস্তু ৰেছিপি বনাওঁ ছাপজ ম'মৰ পৰা অদি কৰি পেলাই মেগীৰ পৰা আদি কৰি পেলাই চিকেনৰ পৰা আদি কৰি পেলাই মোৰ যিটো ষ্টাইলত সেই ষ্টাইলত মানুহে খাই বেছি ভাল পায় ত' মোৰ মোৰ নিজৰ ষ্টাইলত বনাওঁ আৰু মই মানুহক খুৱাওঁ সেইটো ক্ষেত্ৰত মানুহে ভাল পায় আৰু বহুতখিনি চাপৰ্ট কৰে বাত কেতিয়াবা কেতিয়াবা তেওঁলোকৰ মৰ্জি মতেও বনাই দিয়া হয়